সাধাৰণতে দুপৰীয়া আৰু ৰাতিৰ সাজৰ বাবে মই ভাতেই ৰান্ধোঁ আৰু ভাতৰ লগত মই দালি ভাজি আদি বিভিন্ন ধৰণৰ বস্তু মই ৰান্ধোঁ আৰু ভাতৰ লগত যিহেতু মই অকল দালি আৰু ভাজি খাই বেয়া পাওঁ গতিকে মই কেতিয়াবা ছালাড খাওঁ চাটনি খাওঁ কেতিয়াবা মাছ মাংসও খোৱা হয় কিন্তু ৰাতিৰ সাঁজতহে মাছ মাংস মই বেছিকৈ গ্ৰহণযোগ্য বুলি ভাবোঁ কাৰণ মাছ মাংসটো দিনত খালে গৰমৰ দিন গতিকে বেমাৰ হোৱাৰ বেছিকৈ সম্ভাৱনা থাকে গতিকে মই বিচাৰোঁ যে মানুহে সাধাৰণতে ৰাতি আৰু দুপৰীয়া সাজত নৰ্মেল ভাত পানীয়ে খাব লাগে আৰু তাত বেছিকৈ মা মছলা ব্যৱহাৰ কৰিব নালাগে কিন্তু যিহেতু ৰাতিপুৱা খোৱা নহয় বা ৰাতিপুৱা কৰ্ম ব্যস্ততাৰ বাবে লৰালৰি হয় গতিকে দুপৰীয়া আৰু ৰাতিৰ সাঁজ মানুহে ভালকৈ খাব লাগে গধূৰকৈ খাব লাগে যাতে মানুহৰ ভোক নালাগে আৰু ৰাতি টোপনিও ভাল হয় দুপৰীয়া ভাগৰ নালাগে এনেদৰে দুপৰীয়া আৰু ৰাতিৰ সাঁজৰ ৰন্ধাৰ ব্যৱস্থা কৰিব লাগে বুলি মই ভাবোঁ সাধাৰণতে মই খাওঁ ভাত কিন্তু কেতিয়াবা মই ৰুটিও খাওঁ বা কেতিয়াবা মই বাহিৰতো ওলাই যোৱা হয় বা বাহিৰত কেতিয়াবা মই হোটেলতো খাই আহোঁ গতিকে এনেকুৱা একো ধৰা বন্ধা নিয়ম নাই যে দুপৰীয়া আৰু ৰাতি মই ভাতেই খাব লাগিব